হয় হয় কওকচোন তুমি কিমানমান ল'ম বুলি ভাবিছিলে বাৰু আমিতো আপোনাৰ খোলাকৈ আমি পঁচপন্ন টকাকৈ বেছি আছোঁ পাৰ কিলো কমাই মানে দাদা আজিকালি জানেই দেখোন জি এছ টি লাগিলে জি এছ টি দিব লগা হয় হ'ব বাৰু কিবা এটা আপুনি আহিলে মিলাই মেলি ধৰা হ'ব

অঁ আপুনি আহক আপুনি আহিলে অলপ মিলাই মেলি ধৰিম কমাই মেলি দিয়া হ'ব অঁ অঁ আপুনি আহিব কেতিয়া অঁ ঠিক আছে আপুনি অহাৰ আগত মোক ফোন এটা ল'ব হা